হেল্ল' ৰমেন দা এইখন ৰমেন দাৰ কাপোৰৰ ষ্ট'ৰ হয়নে মোৰ মানে বিয়া এখন আছিল বিয়াত পিন্ধিবৰ কাৰণে মোৰ কাপোৰ এযোৰ লাগিছিল মোৰ কি ৰঙৰ পিন্ধিলে ভাল হ'ব ডিজাইনটোৰ মানে ইমান মই অৱগত নহয় আপুনি যদি মোক পাৰে মোৰ কাপোৰযোৰৰ ৰং আৰু ডিজাইনটো চিলেক্ট কৰি দিব নেকি